অঁ কোৱা অঁ অঁ পিকনিক ওলাবা

অঁ ঠিকে আছে তেতিয়ালে জানুৱাৰীতটো ওলাবই লাগে এনেই কোনফালে মানে যাম ভাবিছা শিৱসাগৰ পিনে যাবা নি

জানুৱাৰী জানুৱাৰী কোন তাৰিখে যাবা আজিতো চাৰি তাৰিখ হ'লেই আজিতো চাৰি তাৰিখ হ'লেই কেই তাৰিখ মানে যাবা এনে দহ তাৰিখ মানে কৰি দিওঁ নি

ছয়টা মান বজাত ওলাম পাঁচ ছয়জন মানুহ লগত লৈ গাড়ীখন লৈ খালি এনেই খোৱা বোৱাটো কি কৰিম ভাবিছা মাংস চলে নে নাই তোমাৰ মাংস চলে অঁ তেতিয়া ঠিকে আছে তেতিয়া মাংসও কৰি দিম ন হাঁহ কুকুৰা দুইটাই লৈ ল'ম

মৈদামত গৈ সেইপিনে ঘূৰি আহোঁতে তলাতল ঘৰ ৰংঘৰ চাই গুচি আহিম

ত' আমি যদি আমি ছয়জন যাওঁ এহেজাৰ মান টকা এটাকে তুলিব লাগিব এহেজাৰ টকাকে বেচি হ'ব নি

কালি সেই কেইজনকো কৈ দিবা আকৌ দেই কি অঁ সেইটো সেইটোৱে অঁ বাকী এইকিজনকো কৈ দিবা আকৌ ভালকৈ কথাটো খালি টাইমত ওলাবা আকৌ ওলাই কেনে ৰৈ থাকিবলৈ একদম কিবা লাগি যায় আকৌ ওলাই কিনে ৰৈ নেথাকো আৰু ডাইৰেক্ট আৰু ছয়টা বজাত ডাইৰেক্ট যাম মুঠতে আৰু কোন ক'ত ক'ত উঠিব ডাইৰেক্ট আগতে এইখিনি প্লেনিংটো কৰি লম আৰু ব্ৰেকফাষ্ট কৰিব লাগিব আকৌ দেই তাত গৈ কেনে আকৌ যে খানা চানা বনাওঁতে মিলোতে দেৰি হৈ যায় নহয় ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেড আৰু কণী লৈ ল'ম ন

তেতিয়া অলপ চলপ হৈ যাব তাৰপিছতে গৈ আৰু খানা চানা বনাওঁটো মিলতো দেৰিয়ে হৈ যাব ন তিনিটা বজাত খানাটো খাম আৰু হ'ব সেইটোৱে কৰিম দিয়া হ'ব দিয়া দিলা নেকি এতিয়া কালি সেইদিনাখন মিচ নকৰিবা আৰু দেই গাড়ী কথা চথাবিলাক পাতিম বাৰু হ'ব ঠিক আছে মই জনাম দেই তাৰে বাকীখিনি তুমি কনফাৰ্ম কৰা হ'ব পইচাটো উঠাম আৰু পইচাটো উঠাই কেনে কামখিনি কৰিম আৰু দিয়া ভাল লাগিব লগৰে লগ পাম আৰু ভাল লাগিব সেইদিনা দেই অকণমান ফূৰ্তি কৰিম আৰু জানুৱাৰী বুলি হ'ব সেইটোৱে সেইটোৱে হ'ব দিয়া